সংবাদ মাধ্যম গণতন্তৰ চতুৰ্থ স্তম্ভ কিন্তু এই সংবাদ মাধ্যম আমি দেখিবলৈ পাইছোঁ যে চহৰ অঞ্চলৰ বাতৰিসমূহে প্ৰাধান্য লাভ কৰে আৰু এই বাতৰিবিলাক ৰাতিপুৱাও আমি সেই চহৰৰ বাতৰিকিটাই পালোঁ আৰু সন্ধিয়াও আমি সেই চহৰৰ বাতৰিকিটাই সেইকেইটা বাতৰিয়েই পাওঁ কিন্তু আমাৰ দেশৰ অধিকাংশই হ'ল গ্ৰাম্য অঞ্চল এই বৃহত্তৰ অঞ্চলৰ বাতৰিবিলাক আমি খুব এটা প্ৰচাৰ কৰা দেখা নাপাওঁ তাৰ উপৰিও আমি দেশ হিচাপেও যদি চাওঁ ৰাষ্ট্ৰীয় চেনেলবিলাকতো চাওঁ যে কিছুমান ৰাজ্যত বাতৰিবিলাক প্ৰাধান্য পায় আন কিছুমান ৰাজ্যৰ বাতৰিবিলাকো প্ৰাধান্য পাব লাগিছিল যদিও সেনেধৰণৰ প্ৰাধান্য নাপায় আমাৰ এটা বাতৰি এটা গুৰুত্বপূৰ্ণ বাতৰি আমি ৰাষ্ট্ৰীয় চেনেলত হয়তো দুইদিন পিছতহে পাওঁ বৰ্তমান এই ইলেক্ট্ৰনিক মাধ্যমত যোগাযোগ ব্যৱস্থাৰ সময়তো আমি দাৰেই বাতৰি দাৰেই পাব লাগিছিল যদিও সেনেধৰণৰ আমি বাতৰিবিলাক পলমকে পাওঁ গাঁৱৰ বাতৰিবিলাকৰ কথাটো ক'লে আমি দেখোঁ গাঁও অঞ্চলত যেনবা একেবাৰে ভিতৰুৱা অঞ্চল ইয়াত যেনবা যোগাযোগৰ নাই বা যাতায়তৰ কোনো সুচল নাই এনেকুৱা পৰিৱেশ আগত যেনেকে আছিল তেনেকে সংবাদ মাধ্যমবিলাকে সেনে এটা ভাবতে এই গাঁও অঞ্চলৰ ৰিপৰ্টাৰবিলাককো খুব এটা গুৰুত্ব নিদিয়া যেন অনুভৱ হয় ইয়াৰ এটা বাতৰি গুৰুত্বপূৰ্ণ বাতৰি আমাৰ স্থানীয় সংবাদতাই সেইটো পঠাই দিলে কিন্তু তাতে আমি ৰাজ্যিক পৰ্যায়ত যিটো বাতৰি চৰকাৰৰ ফালৰ পৰা নাহে বা প্ৰচাৰ কৰা হয় তাতে আমি সেই বাতৰিটো স্থান পোৱা নাপাওঁ দেখা নাপাওঁ কিন্তু চহৰ অঞ্চলৰ এটা বাতৰি দিনত তিনিবাৰ চাৰিবাৰকে তেওঁলোকে পৰিৱেশন কৰি আছে তাৰ উপৰিও গাঁও অঞ্চলত এনেকুৱা কিছুমান প্ৰতিভা সম্পূৰ্ণ ব্যক্তি আছে যিবিলাকৰ তেওঁলোকৰ কোনো স্থানেই নাপায় এতিয়া টিভিত এটা টক শ্ব যদি আৰম্ভ হয় তেতিয়া চহৰৰে কেইজনমান মানুহেই গোটেইকেইটা চেনেলতেই অংশ লোৱা দেখা যায় সেনেধৰণৰ পাৰদৰ্শিতা থকা নাইবা সেনেধৰণৰ ভাল মানুহ জ্ঞান থকা নাইবা সমাজৰ অৰ্থনৈতিক ৰাজনৈতিক সকলো ফালৰ পৰা মানুহ আমাৰ গাঁও অঞ্চলবিলাকতো আছে কিন্তু তেওঁলোকক সেইবিলাক সুবিধা নিদিয়ে গতিকে সংবাদ মাধ্যমে পক্ষপাতি মোক এটা ঠাইত লোৱাহেন দেখা যায় সকলোৰে ফালৰ পৰা উন্নতি হ'ব লগা হ'লে গাঁও অঞ্চলৰ বাতৰিবিলাকো আমি পৰিৱেশন কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনালোঁ তাৰ উপৰিও আমাৰ গাঁও অঞ্চলৰ যি খেতিয়কসকল আছে যি ছাত্ৰ ছাত্ৰী আছে যি শিল্পী সাহিত্যিক আছে সেইবিলাকো এই টিভি চেনেলবিলাকত নাইবা বাতৰি কাকতবিলাকত প্ৰকাশ পোৱাটো আমি একান্তভাৱে কামনা কৰোঁ চৰকাৰে এই বিষয়ে নিশ্চয় লক্ষ্য ৰাখিব তাকে কৈ মই বক্তব্য সামৰণী মাৰিলোঁ ধন্যবাদ